হেল্ল' অঁ কি বস্তু লাগিছিলে কোৱা আকৌ এই আলু পিয়াজ নাই নহয় আলু পিয়াজ নাই কি হ'ব এতিয়া দালি আছে নাই চালেহে হ'ব দেই দালিও নাই নেকি দালিও নাই নেকি ডিম হ'ব ডিমকে নিলে হ'ব ডিমৰ পিচ এটাত দহ টকা এই কালি পৰহি নিছে এই ভাল নহয় ভাল নহয় এইবোৰ ডিম এইবোৰ আজিকালি চৰকাৰৰ কথাহে আৰু অঁ এনেই ফাৰ্মতহে ফাৰ্মতহে ডিম বেয়া নিয়ানে নিনিয়া নাজানোঁ আৰু এই আটাও নাই একোৱে নাই বুলি ক'ব লাগিব মিঠাতেল চালেহে হ'ব মিঠাতেলো নাই নেকি টিঙটো জোকাৰি দিলে হ'ব আৰু অঁ আলু এই আলু সৰহকৈ লৈ পেলাই এতিয়া গৰমদিন নহয় জানো সববোৰ গেলি যায় আলু ল'লেও গেলি যায় দালি সৰহকৈ আনিলে ফুটিয়ে খায় তেল আনিলেও গোন্ধায় এইকেইদিনা আমি ইমান এটা ইয়াকে নি খাব পাৰিবা আৰি খাব পৰা সেই গেলা আলুয়ে কাটি কাটি খালে হ'ব আৰু গেলা আলুকে দিম দিম দিম